আমাৰ ওচৰৰ এটিএমসমূহ ভাল বুলিয়ে ক'ব লাগিব কাৰণ তেওঁলোকে বিভিন্ন সময়ত আমাক বিভিন্ন দৰকাৰত তেওঁলোকে হাতত পইচা নাথাকিলে আমাক সহায় কৰি আহিছে ৰাতি বিয়লি কেতিয়াবা যেতিয়া আমাৰ বিপদ হয় আমাৰ হাতত পইচা নাথাকে আমি তে আমি একাউণ্টৰ পৰা পইচা উলিয়াবলৈ এটিএমৰ পৰা ৰাতিও উলিয়াই ল'ব পাৰোঁ আমাৰ ওচৰত কেইবাটাও বেংকৰ এটিএম উপলব্ধ আছে যিকোনো এটাত নাপালেও যিকোনো এটাত আমি উপলব্ধ কৰোঁ আমি কেতিয়াবা বিপদৰ সন্মুখীন হ'বলগাও হৈছে যেনেকৈ কোনোবা এটা এটিএমত পইচা নাথাকিলে কোনোবা এটাত নাথাকে হয় আমি বিপদত তেনেকৈ পৰি যাওঁ কিন্তু বেলেগ কেইবাটাও থকাৰ কাৰণে আমি পইচা উদ্ধাৰ কৰিব পাৰিছোঁ এটিএমৰ পৰা আমি তেওঁলোকক তেওঁলোকৰ কৰ্ম অনুসৰি ৰেটিং দিছোঁ ভালেই বুলি ক'ব পাৰি